পুৰণি গীতবোৰ শুনিবলৈ সুমধুৰ আছিল শুৱলা আছিল বৰ্তমান সময়ত যিবিলাক গান ৰচিত হৈছে বা গাইছে গায়কে সেইবিলাকত মাত্ৰ আপোনাৰ বাদ্যযন্ত্ৰৰ মাতবিলাকহে বেছি আৰু যিবিলাক কথা লিখে সেই কথাবিলাকৰ কোনো অৰ্থই নাথাকে আগতে যিবিলাক গীত ৰচনা কৰিছিল সেইবিলাক আছিল আপোনাৰ প্ৰকৃতিক লৈ পেনাই আছিল আৰু ভাল ভাল শব্দৰে গঠিত একো একোটা গীত আছিল এতিয়া বৰ্তমান সময়ত দেখাক দেখি উঠিল গা কেতকুৰিয়ে মোকো খা দৰে মাত্ৰ ইজনক দেখি সিজন অকল গায়ক হ'বহে ধৰিছে কিন্তু তেখেতলোকৰ গানৰ কথাবিলাকত কোনো যুক্তি যুক্ততা নাই এইদৰে হ'লে গীতৰ কোনো অৰ্থই নাথাকিব পুৰণি গীতবিলাক আপোনাৰ শুনিলে শুনি থকাৰ শুনি থাকিব মন যায় এতিয়া বৰ্তমান আপুনি এটা গান এইবছৰ শুনি দিলে তাৰ দুমাহৰ পাছতে গানটো আপোনাৰ মনলৈ নাহে কিন্তু আপুনি পুৰণা গীত এটা যদি এতিয়াও গুণগুণাই নহয় সেই গীতটি আপোনাৰ আজি যেন ৰচনা হৈছে সেইদৰে তেনেদৰে লাগে